আমাৰ গাঁৱত বিভিন্নজনে বিভিন্ন ধৰণৰ ব্যৱসায় কৰি চলি আছে যেনে কিছুমানে গেলামালৰ দোকান দি চলি জীৱন নিৰ্বাহ কৰি আছে আৰু কিছুমানে শাক পাচলিৰ খেতি কৰিছে শাক পাচলিৰ খেতি কৰি তেওঁলোকে সেই শাক পাচলিবোৰ ঘৰৰ সন্মুখতে দোকান হিচাপে তাত বিক্ৰী কৰে জীৱন নিৰ্বাহ কৰি আছে আৰু কিছুমানে গো পালন কৰিছে সেই গৰুৰ গাখীৰ বিক্ৰী কৰিছে আৰু গৰুৰ গাখীৰৰ পৰা পনীৰ ঘিঁউ আদি তৈয়াৰ কৰি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আছে আৰু কিছুমানে ছাগলী পোহিছে সেই ছাগলী তেওঁলোকে ডাঙৰ কৰি বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিছে আৰু কিছু কিছু লোকে বইলাৰ ফাৰ্ম খুলিছে সেই বইলাৰ ফাৰ্ম তেওঁলোকে বিভিন্ন জনে বিভিন্ন ধৰণে পুহিব বইলাৰ বিক্ৰী কৰিছে আৰু কিছুমানে বইলাৰ তেওঁলোকৰ পদূলিৰ মুখৰ আগত কাটি বিক্ৰী কৰিছে আৰু কিছু কিছু লোকে মীনপালন কৰিছে দুই তিনিজন লগ হৈ তেওঁলোকে এটা ডাঙৰ ফিচাৰী খান্দি তাত মীনপালন কৰিছে সেই মাছ তেওঁলোকে পদূলিৰ মুখৰ আগত কাটি বিক্ৰীও কৰে আৰু নাইবা তেওঁলোকৰ তাৰপৰা ডাঙৰ ডাঙৰ বেপাৰী আহি মাছ লৈ যায় আৰু কিছু কিছু লোকে ধান খেতি কৰিছে ধান খেতিৰ পৰা তেওঁলোকে চাউল উৎপন্ন কৰি চাউল বিক্ৰী কৰে আৰু তেওঁলোকে ধানৰ পৰা চিৰা উৎপাদন কৰে মুড়ি উৎপাদন কৰি মুড়ি চিৰা মুড়ি বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰিছে আৰু কিছু ঘৰতে কিছু কিছু মহিলাই এই তাঁতশাল বনাই তাত গামোচা চাদৰ আদি বই বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিছে আৰু কিছুমানে মৌ পুহি মৌজোল বিক্ৰী কৰিছে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছে যেনে আৰু কিছু কিছু লোকে ঘৰত মিল বনাইছে তাত তেওঁলোকে সৰিয়হ উৎপাদন উৎপাদন হোৱা সৰিয়হবোৰ মিঠাতেললৈ ৰূপান্তৰ কৰিছে মিঠাতেল বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিছে আৰু তেওঁলোকে মিঠাতেলৰ লগতে ধানো ধান বানি চাউল উৎপাদন কৰে